আমাৰ সম্প্ৰদায়ে প্ৰচলিত কিছুমান পাৰম্পৰিক কৃষি পদ্ধতি এই বিষয়ে ক'বলৈ গ'লে মূলতে তিনিটা কৃষি পদ্ধতি আছে ধান খেতি আলু খেতি ৰঙালাও খেতি সৰিয়হৰ খেতি ধান খেতি আমাৰ খৰা বাৰিষা কালত কৰা হয় ধান খেতি বিভি বিভিন্ন ধান পোৱা যায় আলু আলু খেতি খৰালি কালত কৰা হয় সৰিয়হৰ খেতিও খৰালি কালতেই কৰা যায় আৰু ৰঙালাও খেতিও খৰালি কালতেই পোৱা যায় ধান খেতি কৰিবৰ কাৰণে এ আগতে গৰু ম'হৰ জৰিয়তে কৰিব কৰিছিল কিন্তু এতিয়া খেতি পদ্ধতি উন্নতি ই আৰু হোৱাৰ কাৰণে ট্ৰেক্টৰ আদিৰ জৰিয়তে কৰা যায় আলু খেতি আমাৰ এই অঞ্চলত বা আমাৰ এই সম্প্ৰদায়ত প্ৰায় ভাগ মানুহেই কৰে আৰু তেওঁলোক লোকৰ সেই আলু খেতিতে ৰঙালাওৰ বীজো সিঁচৰিত কৰে আলুত খেতি শেষ হোৱাৰ পিছত যেতিয়া আলু তোলা হয় তাৰপাছত ৰঙালাওৰ বীজো লাহে লাহে ডাঙৰ হৈ ফল ধৰে আৰু এটা সময়ত গৈ ৰঙালাও তোলা হয়